অঁ এই হেৰিয়তে আছোঁ পাই দোকানতে আছোঁ কওকচোন এইবোৰ ৰেটটো বৰ্তমান এইয়া বৰ্তমান এই যোৰা কাপোৰবোৰ চলিছে দে আপোনাৰ পাটৰ কাপোৰ আপোনাৰ ছেলিং ভাল হৈছে এতিয়া তাৰ ডিজাইনো নতুন নতুন আহিছে অঁ

অঁ আহিব কেনেকে আহিব অঁ

পিয়ৰ পাতো আছে মিক্স পাতো আপোনাক কি লাগে এতিয়া আপোনাৰ পিয়ৰ পাত হ'লেতো আমাৰ চাৰি হাজাৰমানৰ পৰা আৰম্ভ হয় বাকী মিক্স পাত হ'লে আপুনি পোন্ধৰশ হাজাৰ টকাৰ পৰা আৰম্ভ হয়

অঁ অঁ আমাৰ নিজৰ মানুহ আছে অঁ অঁ অঁ হয় মানে অঁ হয় মানে আমাৰ ইয়াত হ'লছেল বুলি ক'ব পাৰি আমাৰ প্ৰাইচটো হ'লছেল অঁ

অঁ

অঁ অঁ অঁ ঠিক আছে বাৰু মই আপোনাক কাইলে মানে আপোনাক পঠিয়াই দিম

অঁ অঁ ও ও ও ঠিক আছে বাকী পইচাটো আপুনি অঁ অঁ ঠিক আছে হ'ব দিয়ক

অঁ অঁ অঁ হ'ব হ'ব হ'ব